হেল্ল' অঁ এই আমাৰ আমাৰ যে ৰাস্তাটাে দিয়া হৈছে জানা না আহা যোৱা কৰা ইমান কষ্ট কি এইদিন পানী হৈ একেবাৰে দ গাঁত হয় গৈছি জানানা একে হে কিবা কৰিম দে আমি আমাৰ এতিয়া ওচৰতে যে এম এল এ আছে অঁ আব্দুল খালেক হা ঐ তাত তাতে যাম দেই হা একদিন যাইহেনে আমি দুটা আৰু আৰু দুইজনমানো ল'ম হা লৈহেনে এখন দৰখাস্ত দি আহিম দে একবাৰটো দিলোঁ দিয়াৰ পিছতহি আৰু

পিছত ইবাৰ মানুহবিলা অলাল অলে হ'লে ক'বা লাগচে এই ৰাস্তাতা ভাল কৰি নিদে গালি পাৰিল আৰু এম এলকে

অঁ যায় সেনে এই ৰাস্তাতা ইমান দিগদাৰ ল'ৰা ছোৱালীখিনি আহা যাৱা দে হ'ব দে তে নহ'লে আমি হেৰি নকৰোঁ ৰাখোঁ